সৰু কুকুৰা পোৱালি যত্ন লগতে সৰুতে প্ৰথমে মাকৰ লগত থাকে যদিও কাৰেণ্টৰ ব্যৱস্থা কৰা হয় লগতে এইবিলাক মাছৰ কাৰ্টন পায় মাছৰ কাৰ্টনত পৰাই বৈদ্যুতিক বাল্ব এশ পাৱাৰৰ বাল্ব দিয়া হয় তেতিয়া পোৱালিবিলাক সুস্থ হৈ থাকে আৰু ৰ'দ দিলে অলপ ৰ'দত উলিয়াই দিয়া হয় যিহেতু ঠাণ্ডা দিনত ঠাণ্ডাটো বেছি পৰে কাৰণে পোৱালিবিলাক অসুস্থ হৈ পৰে আৰু মৰিও যায় কিছুমান ঠাণ্ডা পালে সেইকাৰণে পোৱালীবিলাকক গৰম কৰি ৰখাটো অতি প্ৰয়োজনীয় বিশেষকৈ এমাহমান সৰু পোৱালিবিলাকক খুলি দিয়া নহয় কাৰেণ্টৰ ভিতৰতে ৰখা হয় তাতে সোনকালে ডাঙৰ হ'বলৈ ব্ৰইলাৰ দানাৰটো ব্যৱহাৰ কৰা হয় চাউলৰ গুড়িৰ লগত আৰু যিহেতু মাকজনী নাথাকে সেইকাৰণে পোৱালিবিলাকক তুঁহগুৰি বা ভুুচি ব্যৱহাৰ কৰি সৰু এটা ৰুমত আৱদ্ধ কৰি একমাহমান ৰখা হয় তাৰপাছত হে মানে বাহিৰতে ওলাবলে অকণমান দিয়া হয় তাপা ভিতৰ ৰাতি কাৰেণ্টতে ৰখা হয় সৰুৰ পৰা কাৰেণ্টত ৰাখি ৰাখি যিহেতু অভ্যাসটো হৈ যায় সেইকাৰণে পোৱালিবিলাক কাৰেণ্টতে ৰাখোঁ আৰু যেতিয়া পোৱালীবিলাকক বাছনি কৰিব লগা হয় তেতিয়া মানে মতা কুকুৰাবিলাক বেছি হ'লেও অকমান দিগদাৰ হয় ধৰক কুকুৰাবিলাকক অলপ আঁতৰ আঁতৰকে ৰখা হয় বান্ধি থোৱা হয় আৰু কণী পাৰি ঘৰতে উমনিও দিয়া হয় দিয়া হয় আৰু কাৰেণ্টটো উমনিটো দিয়া নহয় যিহেতু কুকুৰাও বহুত আছে সেইকাৰণে হাঁহৰ কণী হাঁহক উমনি দিব নোৱাৰিলেও কুকুৰাকে হাঁহ কণীৰ উমনি দিয়া হয় আৰু হাঁহ কণীবিলাক হাঁহ কুকুৰা কণীবিলাক পোৱালিবিলাকে উলিয়ালে অকমান অসুস্থ নহয় কাৰেণ্টত দ্বাৰা উলিওৱালে কুকুৰা পোৱালিবিলাক যিহেতু উলিওৱালে অকণমান অসুস্থ নিচিনাও হয় নিচিনা নিজৰে অনুভৱ হয় সেইকাৰণে হাঁহ বা কুকুৰাকে উমনি দি পোৱালিবিলাক উলোৱা হয় আৰু পোৱালিবিলাক সৰুৰ পৰাই যতন কৰি থোৱা হয় যিহেতু ঠাণ্ডা দিনত গৰম দিনত হয়তো কাৰেণ্টৰ কম প্ৰয়োজন হয় তথাপিতো গৰম দিনত কাৰেণ্টো দিয়া হয় সৰু পোৱালিবিলাকক কম পাৱাৰ কাৰেণ্টটো দিয়া হয় আৰু ঠাণ্ডা দিনত কিন্তু অধিক এশ পাৱাৰৰ বা দুশ পাৱাৰৰ বাল্বৰ মাজতহে পোৱালিবিলাক ৰখা হয় আৰু পানী পানীৰ লগত ভেকচিন মিলাই দি পোৱালিবিলাক ৰখা হয় আৰু ব্ৰইলাৰ দানাৰ চাউলৰ লগত মিলাই দিলে বা ব্ৰইলাৰ দানাটো দি দিলে সোনকালে ডাঙৰ হয় জীৱ জন্তু যত্ন ল'বলৈ বাৰু সোনকালে ছাগলী যিহেতু আছে ছাগলী প্ৰতিষেধক দিয়া নহয় ঘৰুৱা খাদ্য ছাগলীকো দিয়া হয় মেলি দিয়া হয় সময়ত ডক্তৰৰ পৰামৰ্শ লৈ ডক্টৰক মাতি অনা হয় লগতে নহ'লে ছাগলী বা জীৱ জন্তুবোৰ আছে আহি ছাগলীতো ছাগলী আছে ছাগলী হওক গৰু হওক গৰুক সময়ত যিহেতু জাক জাক পাতিলত ডক্তৰ বেজী দ্বাৰা কুকুৰ গৰু ছাগলী কৰিব পাৰি